ধৰ্মীয় স্থানসমূহৰ ভিতৰত আমাৰ অঞ্চলত মন্দিৰো আছে ইয়াৰ উপৰি নামঘৰ আছে আমি যিহেতু হিন্দু ধৰ্ম মতে চলোঁ সেই সেইহেতুকে আমি নামঘৰলৈ যাওঁ বিশেষকৈ আমি নামঘৰলে যাওঁ নামঘৰ শংকৰদেৱ মাধৱদেৱে নামঘৰ পাতি সমূহ অসমীয়া জাতি একগোট হৈ থাকিবলৈ শিকাই গৈছিল বাকী আমাৰ ঘৰুৱা বিশেষ ঘৰৰো ঘৰুৱা বিশেষ সা সমস্যা সমস্যা থাকিলেও আমি নামঘৰতে ধূপ চাকি বা মাহ প্ৰসাদ আদিৰে বিভিন্ন নীতি নিয়ম কৰোঁ ইয়াৰ উপৰিও ভাল অভ্যাস বুলি ক'বলৈ গ'লে বিশেষকৈ ভাদ মাহটো ভাদ মাহটো ভাল লাগে ভাদ মাহত আপোনাৰ কৃষ্ণ নাম লয় এই সেই নামলৈ প্ৰায় আমাৰ ঘৰৰ সকলো সদস্য যায় লগতে ময়ো যাওঁ সেইটোৱে এইখিনিয়ে ভাল লাগে আৰু